ভাৰতীয় পৰিবহণ ব্যৱস্থা কেনেকুৱা আৰু বৰ্তমানে ইয়াৰ সন্মুখীন হোৱা কিছুমান প্ৰত্যাহ্বান আৰু সুযোগ কি বুলি যিটো প্ৰশ্ন সেই প্ৰশ্নৰ বিষয়ে ক'বলৈ গ'লে আমাৰ এই বিষয়ে অনেক কথা ক'ব পৰা যায় মই তেনেই চমুকৈ ইয়াকে ক'ব খুজিছোঁ যে ভাৰতীয় পৰিবহণ ব্যৱস্থাটো পূৰ্বতকৈ ভালেখিনি ইয়াৰ ৰেহৰূপ সলনি হৈছে এইটো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ বিশেষকৈ আমাৰ নগৰীয়া অঞ্চলত বা চহৰীয়া অঞ্চলত কিছু উন্নত হৈছে বহুবোৰ নতুন নতুন কথা তাত সংযোজন হৈছে আমাৰ যাত্ৰীবাহীসকলৰ সুবিধাৰৰ্থে বহু ধৰণৰ সা সুবিধা তেওঁলোকে চ কল্যাণকামী ৰাষ্ট্ৰই সংযোগ কৰা দেখিবলৈ পাইছোঁ পোৱা গৈছে কিন্তু তাৰ লগতে এটা কথা ক'ব পাৰি আমাৰ ভাৰতীয় পৰিবহণ ব্যৱস্থা বুলি কোৱাৰ লগে লগে আমি অকল চহৰীয়া নগৰীয়া পৰিবহণৰ কথা ভাবিলে নহ'ব আমাৰ মনলৈ সততে আহে গ্ৰাম্যৰ যিটো পৰিৱেশ আমাৰ য'ত পৰিবহণ ব্যৱস্থাৰ আমাৰ আশী শতাংশ আমাৰ গ্ৰাম্য এলেকাবিলাকত পৰিবহণ ব্যৱস্থাটো আমাৰ চলি আছে গতিকে গ্ৰাম্য এলেকাত আমাৰ পৰিবহণ ব্যৱস্থাটোৰ এতিয়াও কোনো কোনো ৰাজ্য বিশেষত বা কোনো কোনো অঞ্চল বিশেষত বা ঠাই বিশেষত এতিয়াও জৰাজীৰ্ণ অৱস্থাত আছে এতিয়াও কিছুমান এনেকুৱা ঠাই আছে আজি একৈছ শতিকাৰ দুটা দশকৰ পাছতো কিছুমান ঠাইত যাতায়াতৰ কাৰণে যিখিনি সুবিধা থাকিব লাগে সেইখিনি থকা নাই গতিকে এতিয়াও বহুতখিনি ইয়াৰ আন্তঃগাঁথনি গঢ় গঢ় লৈ উঠিবলৈ বাকী আছে আমাৰ অসমৰ বেলিকা আমি যোৱা কিছু বছৰত কিছু উন্নত ধৰণৰ কিছু আমাৰ আন্তঃগাঁথনি হৈছে কিন্তু তৎসত্ত্বেও এতিয়াও এনেকুৱা কিছুমান ঠাই আছে য'ত যাতায়াতৰ সুব্যৱস্থা নাই মানুহে সমূহীয়াভাৱে আমাৰ স্থানীয় মানুহে নি তেওঁলোকে নিজেই এই নিৰ্মাণ কৰি তেওঁলোকে যাতায়াতৰ সুবিধা কৰি ল'ব লগা হৈছে অতি দুৰ্ভাগ্যজনক কথা বও বৰো আমাৰ যিবিলাক গায় গ্ৰাম্য এলেকা কিছুমান নদীত দেখা দেখা পোৱা যায় সততে আজিকালি সংবাদ মাধ্যমত দেখা পোৱা যায় যে কিছুমান মানে ঠাইত মানুহে নিজেই বাঁহ কাটি কাঠ কাটি তেওঁলোকে যাতায়াতৰ সুবিধা কৰিব লগা অৱস্থা হৈছে গতিকে এইটো অতি পুতৌ লগা হৈছে আজি একৈছ শতিকাৰ দুটা দশকৰ আমি ভৰি দিছোঁ পৃথিৱীখন ইমান আগুৱাই গৈছে আমি ভাৰ্চুৱেল পৃথিৱীত বাস কৰিছোঁ গতিকে এতিয়াও ভাৰতীয় পৰিবহণৰ এই যিটো শোচনীয় ৰূপ এই ৰূপটোৱে আমাক নিশ্চয় হতাশ কৰি তুলিছে